আচলতে গৰু গোবৰ কি কি আমাক আমি কি কি ক্ষেত্ৰত ব্যৱহাৰ কৰিব পাৰোঁ সেই প্ৰশ্নটো আগবাঢ়িছে আপোনালোকে কথা হ'ল কি আমি গৰু গোবৰেৰে আমি বিভিন্ন খেতিত ধান খেতি সৰিয়হ আলু বিলাহী ডাংবটি মটৰ ঘেহু ভেণ্ডি জলকীয়া বিভিন্ন এই ক্ষেত্ৰবিলাকত খেতিবিলাকত আমি এই গৰু গোবৰবিলাক ব্যৱহাৰ কৰোঁ আৰু তাক আমি গৰু পচন সাৰো বনাব পাৰোঁ কথা হ'ল কি আমি এটা গাঁত খানি সেই গৰু গোবৰখিনি বিভিন্ন গছ গছনিৰ লগত পুতি থৈ পাছত সেই খানি তাৰ যিটো গেলি পচি যোৱাৰ পাছত মল উৎপাদন হয় সেই মলৰ যোগেদি নি আমি খেতিত ব্যৱহাৰ কৰি আমি খেতিৰপৰা ফচল পাওঁ ভাল ফচল পোৱাৰ মানে সক্ষম হওঁ গতিকে গোবৰপৰা আমি বিভিন্ন ক্ষেত্ৰত বিভিন্ন শাক পাচলি আমি ফচলবিলাক ভাল উৎপাদন পাওঁ লগতে এতিয়া আপোনাৰ কিছুমান ৰাজ্যত দেখিছোঁ আমি গাহৰি এতিয়া গুটো গাহৰি গুটো আপোনাৰ এই ধৰক গঁৰাল বনাই গাহৰি পুহি আপোনাৰ তাত গাহৰিয়ে যিটো গু হাগি থয় সেই গুটো আপোনাৰ এই আমাৰ ফিছাৰীত মাছক কাৰণে ব্যৱহাৰ কৰে সেই মাছো খাবৰ কাৰণে সেই গুটো ব্যৱহাৰ কৰি পানীত পেলাই দিয়ে তেতিয়া সেই ফিছাৰীত পেলাই দিয়াৰ লগে লগে সেই গুটো খাই মাছ ডাঙৰ হয় গতিকে তেনেকুৱাখিনিয়েই বস্তু আছে সেই বস্তুখিনিকে ব্যৱহাৰ কৰি গোবৰ জাবৰখিনি তেতিয়া এই কোনো এটা বস্তু যে ইনেই পেলনি নাযায় প্ৰত্যেকটোৰ কাৰণে প্ৰত্যেকটো বস্তু উপযোগী হয় গতিকে মই সিমানখিনিয়ে আপোনালোকক আগবঢ়ালোঁ মোৰ থূলমূল বাক্য মই ইমানতে সামৰণি মাৰিলোঁ